বিকল্প ৰাণিং ৱৰ্ক আউট আদি কৰাৰ বাৰু চেষ্টা সদায় অব্যাহত থাকে স্প্ৰিন্টাৰছ্ ৰানিঙো কৰোঁ আৰু লগতে এ দৌৰাই সঁচাকৈ এজন মানুহক স্বাস্থ্যবান কৰি তুলিব পাৰে কাৰণ ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠি দৌৰিবলৈ গ'লে মনটো মন বা গোটেই শৰীৰটো আমাৰ সুস্থ হৈ থাকে লগতে বিভিন্ন বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ